ব্যৱসায়ভিত্তিত বৈজ্ঞানিক উপায়েৰে পশুপালনে শিক্ষিত নিবনুৱাসকলৰ বাবে এক আদৰ্শ আৰু লাভজনক আয়ৰ বাট মুকলি কৰি দিব পাৰে বুলি মই ভাবোঁ কাৰণ আজিকালি বহুতো শিক্ষিত নিবনুৱা আছে যিবোৰে নিজৰ শিক্ষা গ্ৰহণ উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছতো নিবনুৱা হিচাপে জীৱন যাপন কৰি আছে তেওঁলোকে তেওঁলোকৰ বহুতে চৰকাৰী চাকৰি কাৰণে চাকৰিৰ কাৰণে আশা কৰি আছে যিহেতু চৰকাৰী চৰকাৰে ইমান চাকৰি দিব পৰা নাই ইমান সংস্থাপন দিব পৰা নাই সেইক্ষেত্ৰত মই ভাবোঁ এজন শিক্ষিত নিবনুৱাৰ বাবে ঘৰতে থাকি অলপ কম পইচাতে নিজাববীয়াকৈ পশুপালন কৰিব পাৰে খুব কম পইচাতে চৰকাৰী বিভিন্ন আঁচনি আছে পশুপালনৰ ওপৰত সেয়া লৈ পিনি কৰিব পাৰে সেইটো মই ভাবোঁ এটা লাভজনক ব্যৱসায়ো হ'ব কাৰণ শিক্ষিত নিবনুৱাৰ কাৰণে এটা ভাল কাৰণ তেওঁলোকে নিজেই বহু বস্তু জানে জানিব পাৰিব আৰু তেওঁলোকৰ কাৰণে বেছি অসুবিধা নহ'ব তেওঁলোকে চৰকাৰী আঁচনিবোৰ গ্ৰহণ কৰাত তেওঁলোকৰ এটা ভাল সুবিধা আছে বুলি মই ভাবোঁ শিক্ষিত নিবনুৱাৰ কাৰণে এইটো এটা ভাল সুবিধাজনক ব্যৱসায় হ'ব কম পইচাতে ঘৰুৱাভাৱে এই ব্যৱসায় আৰম্ভ কৰিব পাৰে এই ব্যৱসায় কৰিলে তেওঁলোকে মই ভাবোঁ চৰকাৰী চাকৰিৰ কাৰণে লাগি থকাতকৈ এইটো কৰা উচিত এইটোতো আপোনাৰ এটা ভাল ইনকামৰ পথ ইয়াৰ পৰা ভালেইখিনি উপাৰ্জন হয় তেওঁলোকে ধুনীয়াকৈ চলি থাকিব পাৰিব ঘৰতে থাকি কৰিব পাৰিব যিহেতু সেইটো এটা ভাল কথা মই ভাবোঁ চৰকাৰী চাকৰি কাৰণে লাগি থকাতকৈ তেওঁলোকে এই পশুপালন কৰি এই ব্যৱসায়ত তেওঁলোকে ব্যৱসায় কৰিব পাৰে এইটো ভাল হ'ব মই ভাবোঁ তেওঁলোকৰ নিজৰ এটা ভাল উপাৰ্জন হ'ব এনেই চলি থাকিব পৰাকৈ চৰকাৰী চাকৰি কৰাতকৈ এই ব্যৱসায় মই ভাবোঁ বহু ওপৰত তেওঁলোকৰ নিজৰ মতে সব কাম কৰিব পাৰিব নিজৰ সুবিধামতে তেওঁলোকে নিজে যি মন যায় তাকে কৰিব পাৰিব লাহে লাহে তেওঁলোকৰ এই ব্যৱসায়টো বহলাব পাৰিব তেতিয়া তেওঁলোকে দুই এজনক আনক সংস্থাপন দিব পাৰিব সেই ক্ষেত্ৰত মই ভাবোঁ নিবনুৱাসকলৰ কাৰণে এই পথ এই ৰাস্তাটো মানে এই পশুপালনৰ ব্যৱসায়টো এটা ভাল ব্যৱসায় বুলি মই ভাবোঁ